দৌৰৰ অগ্ৰগতি অনুসৰণ কৰিবলৈ আৰু সফল জুখিবলৈ উত্তম উপায় হৈছে আপোনাৰ এটা চিডুল লাগিব দৌৰত সদায় এটা চিডুল মেটাৰ কৰে দৌৰ যেতিয়া এটা ইমপ্ৰুভমেণ্ট বিচাৰিব কোন নিজৰ নিজৰ বডীৰফালৰপৰা এটাই যেতিয়া মই এতিয়া হাণ্ড্ৰেড মিটাৰ এথলিট হয় মই এতিয়া হাণ্ড্ৰেড মিটাৰ এথলিটোৰপৰা যদি মই এটা ভাল টাইমিং বিচাৰোঁ বা ভাল এটা সফলতাৰ মানে অনুপ্ৰাপ্তি কৰিব পাৰোঁ তেতিয়া মানে সেইটোৰ হিচাপত আপুনি প্ৰেক্টিচটো কৰিব লাগিব তাই চিডুলত থাকিব আপোনাৰ চিডুলটোৰ মতে আপুনি ৰেগুলাৰ ফ'ল' কৰিব লাগিব ৰেষ্টত প্ৰপাৰলি ৰেষ্ট লাগিব প্ৰপাৰলি ডায়ট লাগিব সেইটো আৰু আপোনাৰ মোৰ মতে আপুনি আপোনাৰ মানে গতি আৰু দূৰত্বৰ বঢ়াবলৈ হ'লে এইটো শ্ল' ট্ৰেইনিং আৰু ফা্ষষ্ট ট্ৰেইনিঙৰ ওপৰত বহুত মেটাৰ কৰে আৰু মই হ'লোঁ আপোনাৰ মোৰ নিজৰ কেৰিয়াৰক লৈ মই এনেকে দৌৰাৰ হেৰি ফুল মানে আপোনাৰ এইটো হৈছে যে মই বস্তুটোৰ কি কৰিব পাৰোঁ মানে আগলৈ প্ৰচেছটো যাতে আগুৱাই ভালকৈ যাব পাৰোঁ ভালদৰে এটা কিবা প্লেটফৰ্ম পাব পাৰোঁ মোৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে মই দৌৰি থাকোঁ মই এনেই মনোৰঞ্জনো হয় তাত দৌৰাৰ বহুত হেৰি আগ্ৰহী হ'ব পাৰোঁ শান্তি লাভ হয় অধিক বিষয়ভিত্তিক পদক্ষ পদক্ষেপ মানৱিক অঁ মানৱিকতাটো হ'বই পাৰে ন দৌৰ দৌৰৰফালৰপৰা অভিয়াছলি আপোনাৰ বহুত নিজৰ শাৰীৰিক মানসিক সুস্থ সবল হৈ থাকে ফিজিকেলি যিমান ইষ্ট্ৰং হয় মেণ্টেলিও সিমান ইষ্ট্ৰং হ'ব পাৰে এটা দৌৰবিধ হওক যি এথলেট এথলেটিক্সই হওক মুঠতে এজন এথলেটিকছ মানুহ যিয়ে হওক তাৰ পৰা বহুত শিকিব পৰা হেৰি থাকে আগ্ৰহ হয় মানে বেলেগ মানুহে তাৰপৰা আয়ত্ব কৰিব পাৰে ধৰক তেনেকুৱা বহুত সন্মান হয় সন্মানৰ সন্মান হ'ব য়ানেকি কোনোবাই কোনোবাই যদি এথলেটিক্সত দেখে এথলেটিক্সৰ এটা বডি ফ্ৰিকুৱেঞ্চি দেখে তাৰ ওপৰত সেইটো বস্তু সি আয়ত্ব কৰিব পাৰে ভালকৈ সেইটোৱেই